যিহেতু আমাৰ জেগাডোখৰ এডোখৰ পৰ্যটককেন্দ্ৰিক জেগা এই জেগাডোখৰলৈ বছৰি বহু পৰ্যটকৰ আগমন ঘটে এই আগমনৰ পৰ্যটকৰ প্ৰধান আগমনৰ উৎস হৈছে পৰিৱহণ এই পৰিৱহণ ব্যৱস্থা বিভিন্ন ধৰণৰ হ'ব পাৰে চৰকাৰী ঘৰুৱা আৰু ব্যক্তিগত এই তিনিওটা পৰিৱহণ ব্যৱস্থা আমাৰ এই ঠাইডোখৰত উপলব্ধ গতিকে পৰ্যটকসকলে আমাৰ এইডোখৰ ঠাইলৈ আহি বিভিন্ন ধৰণৰ পৰ্যটনস্থল চাওঁ বুলি ক'লে অসুবিধাত নপৰে কাৰণ আমাৰ ঠাইডোখৰতে সহজতে উপলব্ধ বিভিন্ন ধৰণৰ ব্যক্তিগত বাহন আৰু ৰেণ্টত দিয়া কিছুমান স্কুটি বাইক অৰ্থাৎ যিবোৰ আমি সহজতে ভাড়াত দিয়া বুলি ক'ব পাৰোঁ যেনে চাইকেল সেইসমূহৰ এক সঠিক মানদণ্ডৰ মূল্য প্ৰদান কৰি এক একোটা নিৰ্দিষ্ট টাইমলৈ ব্যৱহাৰ কৰি সেই পৰ্যটনস্থলীসমূহ ফুৰিব পাৰে আৰু বিভিন্ন ধৰণৰ টেক্সি আৰু চৰকাৰী বাছৰ গ্ৰহণ কৰি তেওঁলোকে পৰ্যটন স্থলীসমূহ গূ ঘূৰিব পাৰে আৰু সহজতে ওচৰতে থকা বাছ ষ্টেণ্ড আৰু ৰেলৱে ষ্টেশ্যন ব্যৱহাৰ কৰিও তেওঁলোকে যাব পাৰে আৰু নিজৰ আৰু বিভিন্নধৰণৰ আজিকালি কিছুমান এপ সহজতে মোবাইলত উপলব্ধ যিবোৰ ৰেপিড' আদিৰ সহায় লৈ তেওঁলোকে এঠাইৰ পৰা আনঠাইলৈ কম মূল্যত মূল্য দি যাব পাৰে অৰ্থাৎ ক'বলৈ গ'লে আমাৰ ঠাইডোখৰত এই পৰিৱহণ ব্যৱস্থা অটো ৰিক্সাৰ অভাৱো নাই টেক্সিৰো অভাৱ নাই বাছৰো অভাৱ নাই আৰু ৰাজ্যিক পৰিৱহণ বাছ যিহেতু আমাৰ ইয়াত উপলব্ধ গতিকে পৰ্যটকসকলে মই ভাবোঁ ইয়াত অসু অসুবিধাৰ সন্মুখীন নহ'ব